হেল্ল'

অ হয় হয় কওক কোনে ক'লে অ হয় কওক হয় হয় লাগিছে কওকচোন পাব পাব পাব অ অ হয় হয় কওকচোন কি কি কিতাপ লাগিব আপোনাক অ হয় অ হয় হয়

অ অ পাব পাব

মই নটা বজাত খোলো আপুনি কালিলৈ আহিব নেকি

কাইলৈ দহটা বজাত পোৱাকৈ গুচি আহক অ অ ঠিক আছে হ'ব অ অ